মোৰ ভাল তোমাৰ কেনেকুৱা আচ্ছা বাকী ভাত পানী খালা মই এইমাত্ৰ খাই মেলি উঠিছোঁহে মইটোটো তোমাৰ এই যোনটো ফ'ৰ্ড গ্ৰে'ড ওলাইছে নতুনকৈ আৰু যোনটো থাৰ্ড গ্ৰে'ড ওলাইছে এই দুইটাতে মই মোৰ নাম ভৰ্তি কৰাইছোঁ হয় আচ্ছা আজিকালিটো তুমি জানাই চাকৰি পোৱা কিমান দিগদাৰ আগৰ আগৰ নিচিনাটো সময় নায়েই আজিকালি যিহেতু সব মানুহ আজিকালি ইমানেই জাগ্রত হৈ গ'ল সবকে চৰকাৰী চাকৰিয়েই লাগে এতিয়া মানে সাধাৰণ মানুহখিনিৰ কাৰণেও এটা চৰকাৰী চাকৰি পোৱাটো বহুত অসুবিধাজনক হৈ গৈছে আগৰ নিচিনা সহজ সৰল নহয় আৰু হয় হয় কি ক'বা আজিকালি জনসংখ্যাও যিমা ইমানহে ইমান তীব্র তীব্ৰ গতিত আগবাঢ়িছে আমাৰ জনসংখ্যা তোমাৰ সেইকাৰণে চাকৰিটো মানে কি যিমান চাকৰি বহুতখিনি নোলায়োও যিমানখিনি ওলায় তাতেই গোটেইখিনি মানুহে যদি নিজৰ নামটো দিয়ে তেতিয়াহ'লেটো বহুত কম মানুহ চাকৰি পোৱা হেৰিটো থাকে ন হয় আৰু মই ভাবিছোঁ যোনটো আৰ্মীৰ কাৰণে ওলাব আৰ্মী আৰু পুলিচৰ কনষ্টেবলৰ কাৰণে মই সেইটো কাৰণেও এপ্পলাই কৰিম বুলি ভাবিছোঁ হয় কোনোবা এটা কোনোবা নাইবা কোনোবাটোত হৈ হৈ হৈয়ে যাব লাগে আচ্ছা আৰু তুমি তাৰ বাহিৰে বেলেগ কিবাটো এপ্পলাই কৰিছা নেকি হয় ঠিকেই অঁ মইও সেইটোৱে ভাবি আছোঁ যে ৰে'লৱে' নাইবা বেলেগতো যদি চাকৰি ওলায় ডেন তাতো মই মোৰ নাম ভৰ্তি কৰাম বুলি হয় ঠিক আছে দিয়া কথা পাতি ভাল লাগিল ইমান দিনৰ মূৰত